হেল্ল' এইটো মডেল ষ্টুডিঅ' নহয় অঁ মই আপোনালৈ কৰিলোঁ কথা এটাৰ কাৰণে মোৰ নাম ৰীমা গগৈ মই মই মডেলিং কৰোঁ এগৰাকী মডেল হয় এটা মই মানে ফটোশ্বুট কেইটামান কৰিবলগা আছিলে আপোনাৰ বিষয়ে শুনি আছোঁ আপোনাৰ কামখিনি ভাল বুলি জানো আৰু বহুতৰ মুখতে শুনিছোঁ সেইকাৰণে মই আপোনালৈ কৰিলোঁ এতিয়া আপুনি কওকচোন এই মোৰ মানে কামখিনি আপুনি কেতিয়া ফ্ৰী থাকিব বাৰু এই বিষয়ে জনাওকচোন আপুনি মই কামটো কৰিবৰ কাৰণে অঁ মানে খুব বেছি দেৰিও নকৰিব কাৰণ মোক অকণমান সোনকালেই লাগিছিলে আপোনাৰ ইয়াতে এনেইতো তিনিচুকীয়াতে ওচৰতে বৰ বেছি দূৰলৈ নাযাওঁ আৰু মানে গুঁইজানৰ গুঁইজানৰ ফালে সেইফালে কিছুমান ধুনীয়া ঠাই আছে অকণমান নেচাৰেল জেগাতে মই লাগে মানে ফটোশ্বুটখিনি মোক দৰকাৰ হৈছে সেইফালে যদি আপোনাৰতো দিগদাৰ নহ'ব যিহেতু আপুনি তিনিচুকীয়াতে থাকে নহয় জানো তেনেহ'লে আপুনি অকণমান সোনকালে মানে কেতিয়াৰ ভিতৰত পাৰিব বাৰু কাৰণ মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি পাৰে মোৰ কাৰণে ভাল হ'লহেঁতেন আৰু অঁ তেনেকুৱা হ'লে ভালে হ'ব তেন্তে এতিয়া আৰু চাৰ্জবিলাক কেনেকৈ আপোনাৰ হ'ব বাৰু ক'ব নেকি বাৰু কে কিমানকৈ আপুনি কি ধৰণে লয় দহ হেজাৰ মানত অকণমান যদি পাৰে চাবচোন বাৰু অকণমান যদি কমাব পাৰে মই ভাল পাম আৰু বাৰু চাই লওক বাৰু আপুনি যদি সম্ভৱ হয় তেন্তে আপুনি সেইটোও কৰিব পাৰে বাকী ল'কেশ্যনটো এতিয়াই ঠিক কৰিব লাগিব নে আমি গুঁইজানৰ ফালে গৈ ল'কেশ্যনবিলাক চাই চাই চাই চাই মানে ছিলেক্ট ঠিক কৰি ল'ব পাৰিম চাই ল'ম হ'ল এটা হয় হয় এটা ঠাইতে মানে গোটেইকেইটা মানে হেৰি নকৰিম ওচৰে ওচৰে অকণমান ঠাই চাই চাই ফ'ট'শ্বুটখিনি কৰি ল'ম বুলি ভাবিছোঁ আপোনাৰ যদি একো দিগদাৰ নহয় ঠিক আছে তেন্তে সেইটোৱে কৰিম কথা থাকিল মই ফোন নাম্বাৰটো লৈ ল'ব মোৰ এইটোৱে নাম্বাৰ ছেইভ কৰি থ'ব মই আপোনাক তেনেহ'লে আপুনি ফাৰ্ষ্ট উইক মে'ৰ ফাৰ্ষ্ট প্ৰথম মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰত আপুনি পাৰিব নহয় মই তেনেহ'লে আপোনাক ফোন কৰি জনাম মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতে দিন এটা ঠিক কৰি এদিনতে গোটেইখিনি শেষ কৰিম আৰু ফটোশ্বুট দেই ঠিক আছে বাৰু দিয়ক ভাল পালোঁ দিয়ক